দুৰ্গামন্দিৰ আছে ইয়াত দুৰ্গাদেৱীৰ উপাসনা হয় কাষতে আছে গণেশ মন্দিৰ সেইদৰে ঢকুৱাখানাত আছে বাসুদেৱ থান

এইদৰে মছজিদেই হওক বা নামঘৰেই হওক বা মন্দিৰেই হওক সকলোৱে বিশেষভাৱে অৰিহণা যোগোৱা পৰিলক্ষিত হয়